হেল্লো এহ্ গৌৰী হোটেল নহয় জানো অঁ ভাইটি এটা কাম কৰিবাচোন তুমি মই যে অলপ আগতে যে পাঁচ মিনিটৰ আগতে যে এটা অৰ্ডাৰ দিছিলোঁ এই আধা আধা কেজিমান যে মোক পনীৰ লাগে বুলি এই পনীৰখিনি লগতে তুমি এটা কাম কৰিবা আইচ ক্ৰিম দুটা দি পঠাবা আৰু পাৰিলে গাজৰ হালোৱা দুটা অলপ পাৰি গৰম আছে নি বাৰু তাত বনাইছে নি বাৰু তাত অঁ অঁ অঁ পাৰিলে পাঁচটামান দি পঠাবা দেই অঁ অঁ ঠিক আছে মই এইটো তুমি পইচাটো মই অনলাইন পে'মেণ্ট কৰি আছোঁ তোমালৈ দেই অঁ অঁ ঠিক আছে